ঐ নিৰ্মালী কি কৰিছা ঐ বিশাললৈ যাবা নেকি পূজাৰ শ্বপিং কৰিবলৈ অঁ তাত বোলে ডিচকাউণ্ট দি আছে এতিয়া তোমাৰ কিবা কিনিব লগা আছে নি তুমি সেই কুৰ্টি কিনিবলৈ আছিল বুলি কৈছিলা নহয় তোমাৰ যে কুৰ্টি নাই বুলি কৈছিলা অঁ মোৰ ঘৰলৈ কিছেনৰ বস্তু কিনিবলগীয়া আছে মই ঘৰলৈ লৈ যাম এইবাৰ যাওঁতে অঁ পূজাত পিন্ধিবৰ কাৰণে কুৰ্টি ল'ম ভন্টিৰ কাৰণেও কুৰ্টি ল'ম তুমি ৰূপান্তৰৰ কাৰণে কিবা এটা লৈ ল'বা

তাৰপিছত সেই হেৰিত কোনদিনা যাওঁ বাও বন্ধ বাৰ এটা ঠিক কৰো নি

অঁ পৰহিলৈ যোৱাটোকে ঠিক কৰো ন মই ওলাই যাম তুমি সিফালৰ পৰা ওলাই আহিবা নহ'লে কিমান সময়ত যোৱাতো ঠিক কৰিবা কে কেতিয়ালৈ আজৰি হ'বা আবেলি সময়তে যাম ন আৰু কোনোবা যায় নেকি সুধি চাম

অঁ মায়া আৰু পম্পিকো সুধি চাওঁ অঁ সিহঁতি বা কি কয় অঁ সিহঁতৰ এনেও যাবলগীয়া হৈ আছে বুলি কৈ আছিলে বাৰু মোক অঁ অঁ ওলাবা তেতিয়াহ'লে যাম একেলগে দেই সময় এটা ঠিক কৰি পিনে সিহঁতৰ লগতো কথা পাতি ল'ম ৰ'বা অঁ অঁ অঁ অঁ ঠিক আছে অঁ অঁ তাৰ ওচৰে পাজৰে কি কি মাৰ্কেট আছিলে জানো লোকেল মাৰ্কেট এখনো আছিলে তাতো তাতো এপাক এপাক সোমাই আহিম নহ'লে একেবাৰে যামেই যেতিয়া অঁ ঠিক আছে হ'ব দিয়া অঁ লগ পাম দিয়া